আমাৰ আমাৰ পৰিয়ালসমূহ আচলতে এনেকুৱা আমি মূল মানে গাঁৱৰ গাঁৱৰ পৰিয়াল গতিকে আৰু আমি দেখিবলৈ পাওঁ যে যিসমূহ আমাৰ সংস্কৃতি আছে মূলত গাঁৱত গাঁৱত গাঁৱত মানে ধৰি ৰখাৰ ক্ষেত্ৰত গাঁৱৰ লোকসকল এনেইও অলপ বেছি সচেতন গতিকে আমিও আমাৰ অসমীয়া সংস্কৃতিৰ যিবোৰ অংগ আছে অসমীয়া সংস্কৃতিত যিবোৰ আছে পালন কৰা হয় আমিও সেইবিলাক পালন কৰোঁ ধৰক এতিয়া আমাৰ বিয়া বাৰুৰ ক্ষেত্ৰত বিয়া বাৰুৰ ক্ষেত্ৰত এতিয়া বৰ বিয়া এখনৰ ক্ষেত্ৰত যিখিনি হয় নোওৱা ধোওৱাৰ পৰা আৰম্ভ কৰি মানে জোৰণৰ বিভিন্ন ধৰণৰ নীতি নিয়মবিলাক বা দৰাক নোওৱা কইনাক নোওৱা বা কইনাক আদৰা বিয়ানাম বা বিয়া মানে যেতিয়া বিয়াৰ আগদিনা মূৰত তেল দিয়াৰ দিনা জোৰানাম মানে শৰাই দিয়ে যেতিয়া তেতিয়া জোৰানাম গোৱা হয় বা বিহুনাম গাই নচুৱা হয় এতিয়া তেনেধৰণৰ নীতি নিয়মসমূহ আমাৰ আছে বিয়া বাৰুৰ ক্ষেত্ৰত আৰু মানে এতিয়া অন্য় সকাম নিকামৰ ক্ষেত্ৰত হ'লেও সকাম নিকামতো যিবিলাক নীতি নিয়ম এতিয়া ঘৰত নাম কীৰ্তন পাতিলে যিবিলাক নীতি নিয়ম পালন কৰা হয় বা মানে অন্য় কিছুমান শুদ্ধি পাতিলে যিবিলাক নীতি নিয়ম পালন কৰা হয় বা অন্য় কিবা সকাম এতিয়া ঘৰত বছৰেকীয়া শ্ৰাদ্ধ পাতিলে যিবিলাক নীতি নিয়ম কৰা হয় সেই গোটেই নীতি নিয়মবিলাক আমি পালন কৰি আছো আৰু সকলোৱে শ্ৰাদ্ধ হ'লেও নীতি নিয়ম যিবিলাক পালন কৰা হয় সেইবোৰ আৰু সকলোবিলাকেই পালন কৰা হয় পৰাপক্ষত চেষ্টা কৰা হয় সকলোবিলাক তাৰ মাজতো কিছুমান হয় সময়ৰ লগত কেতিয়াবা কিছুমান কথা অকণমান এৰা ধৰা কৰিবলগীয়া হৈছে কিছুমান বস্তুৰ নাটনি হয় কেতিয়াবা পাবলৈ অসুবিধা কিছুমান প্ৰয়োজনীয় বস্তু কিছুমান নীতি নিয়ম কৰাৰ ক্ষেত্ৰত গতিকে তেনেকুৱা নীতি নিয়মবিলাকৰ ক্ষেত্ৰত অকণমান এৰা ধৰা কৰা হয় কেতিয়াবা বা এনেকুৱা ধৰণৰ কিছুমান বস্তুৰ প্ৰয়োজন হয় যিবিলাক বস্তু হয়তো আজিকালি পাবলৈ নাই নীতি নিয়মৰ ক্ষেত্ৰত গতিকে তাৰ তাৰ মানে বিকল্প হিচাপে অন্য় মানে সামগ্ৰীও ব্য়ৱহাৰ কৰা হয় তথাপিও যিমানবিলাক নীতি নিয়ম পৰাপক্ষত আমি পালন কৰা হয় বিভিন্ন ধৰণৰ আমাৰ গ্ৰাম্য় মানে অসমীয়া সংস্কৃতিৰ অনুষ্ঠানবিলাকত প্ৰায় সকলোবিলাকেই আমি আজিও পৰম্পৰাগতভাৱে কৰি আহিবলৈ চেষ্টা কৰিছোঁ বা বিহুৱে সংক্ৰান্তিয়ে হওক এতিয়া বিহুত বহাগ বিহুতেই এতিয়া গৰু গা ধোওৱা মানে লাও বেঙেনা কেৰেলা ইত্য়াদি বিভিন্ন ধৰণৰ যিবিলাক থেকেৰা হালধি এইবিলাক লৈ পেলাই গৰুক গা ধোওৱা হয় তাৰ পাছত মাহ হালধিৰে গা ধোওৱা হয় বা বিহুৰ প্ৰথম দিনাই মানুহৰ বিহুৰ দিনা সেইদিনা জ্য়েষ্ঠজনক সেৱা সৎকাৰ কৰা হয় কণী যুঁজোৱা হয় বা মাঘ বিহুত বা বহাগ বিহুত হুঁচৰি গোৱাৰ পৰম্পৰাও আছে সেইবিলাক আমি পালন কৰি আছো আৰু মাঘ বিহুতো এতিয়া উৰুকাৰ দিনা ভোজ ভাত খোৱা হয় একেলগে আমাৰ সকলো ওচৰ চুবুৰীয়া সকলো লগ লাগি সমজুৱাভাৱে আমি ভোজ ভাতৰ ব্য়ৱস্থা কৰোঁ ভোজ ভাত খাওঁ সকলোৱে আনন্দ ফূৰ্তি কৰোঁ আৰু বিহুৰ দিনা ৰাতিপুৱা আমি সকলোৱে গা পা ধুই মেজি জ্বলাও মেজিৰ ওচৰতে সেৱা সৎকাৰ কৰা হয় চাহ পিঠা জলপান তেনেধৰণে খোৱা হয় গতিকে বিভিন্ন ধৰণৰ সেইখিনি যিখিনি পৰম্পৰা সেইখিনি চলি আছে বা কাতি বিহুতো একেধৰণেৰে মানে তুলসী পুলি ৰোৱা হয় তুলসীৰ তলত চাকি জ্বলোৱা হয় ঘৰৰ পদূলি ভঁৰাল বা পথাৰত চাকি জ্বলোৱা হয় মাহ প্ৰসাদ খোৱা হয় সকলোৱে আমি ওচৰ ইঘৰে সিঘৰে গৈ পেলাই তেনেধৰণে যাওঁ গতিকে এনেকুৱা তেনেধৰণৰ পৰম্পৰাসমূহ যিসমূহ পৰম্পৰা সাধাৰণতে অসমীয়া সমাজ এখনত চলি থাকে সেইধৰণৰ পৰম্পৰাসমূহ আমি মানে ৰাখিবলৈ পৰাপক্ষত মানি চলিবলৈ চেষ্টা কৰি আছো আৰু তাৰ মাজতো সেয়া ইতিমধ্য়ে কৈছোঁয়েই যে সময়ৰ লগত পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খাবলৈ খোৱাব খোৱাবৰ কাৰণে কেতিয়াবা অকণমান অসুবিধা হয় তথাপিও বিকল্প হিচাপে কিছুমান ব্য়ৱহাৰ কৰিছোঁ সেইধৰণে চেষ্টা কৰি আছো